হেল্ল' কি কৰিছ মই এনেই আছোঁ ভাত খালিনে ময়ো খালোঁ কিহেৰে খালি অঁ মই ব্ৰইলা মাংস খালোঁ

ঘৰত ভালনে সবৰে ভালে আমাৰ কেতিয়াকৈ অঁ কেইটা বজাত অঁ যাম টিকেটটো তই কাটি দিবিনে অঁ ঘৰৰ পৰা কেইটা বজাত ওলাবি অঁ বেটেৰীত যাবিনে অঁ কি পিন্ধি যাবি মই কুৰ্তি পিন্ধি যাম মইও দেখি আছোঁ ষ্টেটাছ ইনষ্টাগ্ৰামত ফেচবুকত তাকেহে অঁ কাটি দিবি তই লগতে যাম আকৌ আৰু কিবা ক'বি নে কি

কাইলৈ লগতে যাম ৰৈ দিবি আৰু অঁ হ'ব তেনেহ'লে কাইলৈ লগ পাম আৰু